হেল্ল' হয় মেডাম ক'ব পাচলি লাগে হয় হয় পাৰিম পাৰিম পাচলি দিব পাৰিম গুৱাহাটী ন এনেই কোনটো কোনটো হেৰিত লাগে কোনটো লোকেশ্বনত লাগে অঁ হেঙেৰাবাৰী চিনি পাওঁ পাওঁ পাওঁ পাওঁ তাতেই বহুতকো চাপ্লাই কৰিছোঁ মই আহোঁ আহোঁ সেইটো মোৰ ৰেগুলাৰ হেৰি হয় তাতেই বহুত বিজনেছ আছে মোৰ এই হেৰি আপোনাৰ খগেন দাক চিনি পাই চাগৈ তাতে কাষতে

এই তাৰে হেৰি খগেন দাক চিনি পাই চাগৈ মোৰ পৰাই নিয়েতো চবজিবিলাক

হাঁ হাঁ হাঁ হাঁ লিষ্টখন মোক আপুনি কোৱান্টিটিটো আৰু কিমান কিমান লাগে সেইটো আপুনি মোক পঠাই দিব হোৱাটছএপত ফটো মাৰি পেলাই মই সেই হিচাপত যিমান জলদি পাৰো এতিয়া টাইমিংটো মই একজ্যাকটলি কব নোৱাৰিম কাৰণ মোৰ অৰ্ডাৰ বহুত এতিয়া পৰি আছে পেণ্ডিং আছে ঠিক আছে চ' মই বেষ্ট ট্ৰাই কৰিম মোৰ আপোনাক দিয়াৰ কাৰণে যিহেতু আপোনাক লাগে বুলি হাঁ হাঁ চ' নাই নাই আমাৰ এইবিলাক ইমান হেৰি নকৰে আমি বহুত যিমান পাৰোঁ আমি অৰ্গেনিকে কৰিব ট্ৰাই কৰোঁ তথাপি আজিকালি জানেই দিয়কছোন এইটোতো লাগিবই আৰু এইটো নোহোৱাকেতো নহয় চবজি চ' অলপ চলপটো দিয়া পৰে কিন্তু চবজি আমাৰ ফ্ৰেছ আছে আমাৰ মাল একদম ফ্ৰেছ আছে হাঁ হাঁ ঠিক আছে ঠিক আছে ঠিক আছে মেডাম ঠিক আছে